আমা কৃষি কাৰ্য কৰি কৰিবৰ কাৰণে সৰ্বসাধাৰণতে

নাঙল ব্যৱহাৰ হয় মৈ লাগে যুঁৱলি কোৰ আৰু বিশেষকৈ সৰ্বসাধাৰণতে আমাৰ ইয়াত আজিকালি প্ৰায় ট্ৰেক্টৰ দিয়ে হাল বোৱা হয় কিন্তু আমাৰ ঘৰত ব্যৱহাৰ কৰা সেইবিলাকেই বস্তু দৰকাৰ এনেকৈ হাল বাব কাৰণে সেইখিনি লাগে মাটিটো চহাবৰ কাৰণে আৰু মৈয়ে মৈ দি আমি মাটিটো সমান কৰোঁ বিশেষকৈ আমাৰ ইয়াত নাঙলেও কিছুমান জেগাত এইটো ফাংফাল নাঙল বুলি কয় আমাৰ ইয়াত এইটো গোটা নাঙল বুলি কয় গোটা নাঙলটোত এই কাঠডোখৰৰ মূৰত মানে এইটো খুলি পেনি তাত এখন ফলি লগোৱা হয় সেই ফলিটোৱেই মাটিটো মানে খনাত সুবিধা হয় আৰু এটা আছে সেয়াতো এখন ফলি লগায় সেই ফলিখন অকণমান হেৰি কৰি লগায় মাটিটো মানে সি কাষত পেলাই যায় তাৰপিছত আমি সেইখিনিয়ে মাটি চহ কৰা পাছত আমি মাটিটো কঠীয়া পাৰি পিনি আকৌ তাৰপিছত কঠীয়াটো উঘালি আমি মাটিত ৰোপণ কৰা হয় এইখিনি পাছত ধান দাবলৈ মানে আমাৰ কাঁচি ব্যৱহাৰ হয় ধান আনিবৰ কাৰণে বিৰিয়া মাৰি বুলি কয় সেইটো ব্যৱহাৰ হয় কিছুমানে আজিকালি গাড়ীতেই প্ৰায় টেক্টৰত টেলাৰতো আনে কিছুমানে আৰু এইবিলাক বিশেষকৈ

ধান মৰা কাৰ্যত ব্যৱহাৰ হয় আকৌ ধান মানে হেৰি কৰিবৰ কাৰণে আমাৰ এই জবকা নিচিনা এটা বস্তু আছে সেইবিলাক ব্যৱহাৰ হয়

ধান জাৰিবৰ কাৰণে ডলা চালনি এইবিলাক লাগে সৰ্বসাধাৰণতে আমি সেইবিলাক বস্তু লৈয়ে আমি ইয়াত কৃষি কাৰ্য সমাধা কৰোঁ অইনভাগে আৰু বিশেষ তেনেকুৱা হেৰি নাই